হেল্ল' হয় কওকচোন হয় মই ফটোগ্ৰাফাৰজনেই কৈ আছোঁ কওকচোন আপোনাৰ কি প্ৰয়োজন আছিল হয় মই বিছ তাৰিখে ফ্ৰী আছোঁ আপোনাৰ কি কাম আছিলে ক'ব নেকি বাৰু মোৰ ইকুইপমেণ্টবোৰ হ'ল আমাৰ দুটাকৈ ষ্টিল ফটোগ্ৰাফীৰ কাৰণে কেমেৰা আছে এটা হ'ল ছনীৰ এ ছেভেন আৰ ফ'ৰ আৰু এটা কেননৰ আৰ ফাইভ আৰু সেইবোৰৰ যথেষ্ট পৰিমাণৰ আমাৰ নতুন নতুন লেন্সবোৰ লোৱা হৈছে জি মাষ্টাৰ লেন্স আছে ছনীৰ কাৰণে আৰু কেননৰ কাৰণে নতুন আৰ এফ ছিৰিজৰ যথেষ্ট ভাল ভাল লেন্সবোৰ লোৱা হৈ আছে আৰু আমাৰ লাইটিঙৰ কাৰণে হয় হয় আমাৰ প্ৰাইচ আমি ডেইলী হিচাপত ফিফটীন থাউজেণ্ড কে চাৰ্জ কৰোঁ আৰু আমাৰ লাইটিং আৰু ভিডিঅ'গ্ৰাফীৰ কাৰণে যদি আপুনি বিচাৰিছে তেতিয়াহ'লে আমাৰ টোটেল প্ৰাইচটো এৰাউণ্ড টুৱেণ্টি ফাইভ থাউজেণ্ড হ'ব আমাৰ প্লাচ ভিডিঅ'গ্ৰাফীৰ কাৰণে আমি ছনীৰ এফ এক্স থ্ৰী কেমেৰাটো ইউজ কৰোঁ গতিকে সেই কেমেৰাটো যথেষ্ট দামী হয় সেইকাৰণে আমাৰ প্ৰাইচটো অলপ বেছি আপোনাৰ বিয়াৰ টোটেল শ্বুটটো হৈ যোৱাৰ পিছত তিনিদিনৰ ভিতৰত আমি ইডিটিঙ কৰি গোটেই ভিডিঅ'টো আপোনাক আপুনি য'ত বিচাৰে হয় পেনড্ৰাইভ নহলে গুগল ড্ৰাইভ যিহত বিচাৰে আমি তাতেই দি দিব পাৰিম ঠিকে আছে মই বাৰু মোৰ কলিগবোৰৰ লগত মই যোগাযোগ কৰি বিছ তাৰিখে আপোনালোকৰ তাত যাম ঠিকে আছে বাই